মোৰ প্ৰিয় খেল হ'ল ফুটবল ক্ৰিকেট ভলিবল হকি বেডমিণ্টন দবাখেল কাবাডী এইবিলাকেই হ'ল মোৰ প্ৰিয় খেল কাৰণ খেল হ'ল মানুহৰ স্বাস্থ্যৰ উন্নতিৰ এটা বৰ ডাঙৰ সম্পদ এই খেল খেলি থকা ব্যক্তিসকলে খেলৰ যোগেদি তেওঁলোকৰ মনটোৰ লগতে নিজৰ শৰীৰটোও সুস্থ সবল কৰি ৰাখিব পাৰে কাৰণ যিসকলে খেল খেলে সি খেল খেলি থাকোঁতেই তেওঁলোকে যেতিয়া দৌৰা দৌৰি কৰিবলগা হয় বা তেওঁলোকে ইফালে সিফলে যাবলগা হয় মনটো খেলৰ প্ৰতি বস্তুটোৰ প্ৰতি গুৰুত্ব দিবলগা হয় তেতিয়া তেওঁলোকৰ শৰীৰৰ তেজবোৰ খুব সঘনে চলাচল কৰে আৰু সঘনে চলাচল কৰিলেই মই ভাবোঁ যে তেওঁলোকৰ শৰীৰটোও সুস্থ সবল হৈ থাকিব সেয়েহে খেল হ'ল এটা বৰ ভাল বস্তু বুলি মই ভাবোঁ অৱশ্যে মই খেল বিশেষভাৱে খেলিব নোৱাৰোঁ এনে সামান্য পৰিমাণে দুই এটা খেল খেলোঁ যদিও বিশেষ মানে ডাঙৰ ডাঙৰ খেলবিলাকত অংশগ্ৰহণ কৰিব পৰা নাই কিন্তু মই জানো যে খেলে মানুহৰ স্বাস্থ্য উন্নতি কৰে স্বাস্থ্য ভালে ৰাখে সেয়েহে এই খেল হ'ল এটা বৰ ভাল বস্তু বুলি মই ভাবোঁ গতিকে খেল মই ভাল পাওঁ আৰু সেয়েহে খেল খেলা ব্যক্তিসকলকো মই একো একোজন ভাল মানুহ বুলি ভাবোঁ